ভাৰতৰ ফেশ্বনৰ বিষয়ে ক'বলৈ গ'লে ভাৰতৰ ফেশ্বন ভাৰতৰ ফেশ্বনৰ জৰিয়তে ফেশ্বন শ্ব'ৰ জৰিয়তে বিভিন্ন ধৰণৰ ষ্টেজত ফেশ্বন কৰি কৰি তাত ছিলেক্ট হ'লে ফেশ্বনৰ জৰিয়তে এজন ব্যক্তি চেলিব্ৰেটি হ'ব পাৰে ফেশ্বন কৰি যদি ফেশ্বনত তেওঁ জিকে তেনে ফেশ্বনত জৰিয়তে তেওঁ এজন চেলিব্ৰেটি হৈ পৰে চেলিব্ৰেটি হৈ টিভিত চাঞ্চ পায় চেলিব্ৰেটি হৈ তাৰপিছত ফেশ্বনবোৰৰ আগৰ তুলনাত ফেশ্বন এতিয়া বহুত সলনি হৈছে ফেশ্বনবোৰ আগতে যিবোৰ ফেশ্বন শ্ব'ত কাপোৰ পিন্ধিছিলে এতিয়া আৰু সেইবোৰ কাপোৰ নিপিন্ধে এতিয়া নতুন নতুন ডিজাইনৰ মাৰ্কেটত কাপোৰ ওলাইছে ছোৱালীবোৰৰ নতুন নতুন ডিজাইন কাপোৰ ওলাইছে ল'ৰাবোৰৰ কাপোৰ ওলাইছে বহুত ওলাইছে ফেশ্বন এতিয়া ফেশ্বন শ্ব' মানে আগৰ নিচিনা নহয় ফেশ্বনবিলাক বহুত বাঢ়ি গৈছে আৰু ফেশ্বন শ্ব'ৰ পৰা কাপোৰ পিন্ধিবলৈ মানুহে বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ জেগাবিলাকত যায় দামী দামী দোকানত যায় আৰু ফেশ্বন শ্ব'ৰ কাপোৰৰ দাম বহুত আৰু ফেশ্বন শ্ব'ত বিভিন্ন কাপোৰ কিনে দামী দামী চিটিবিলাকত কাপোৰ কিনে দামী দামী চহৰলৈ যায় ফেশ্বন শ্ব'ৰ কাপোৰ কিনিবলৈ ফেশ্বন শ্ব'ৰ কাপোৰ বুলি ক'বলৈ গ'লে আগতকৈ ফেশ্বন শ্ব'ৰ কা কাপোৰবিলাক বহুত পৰিৱৰ্তন হৈছে আগতে যেনেধৰণে কাপোৰ পিন্ধিছিলে এতিয়া তেনেধৰণৰ কাপোৰ নিপিন্ধে নিপিন্ধে পশ্চিমে পশ্চিমে ভাৰতত ভাৰতত বহু ধৰণে প্ৰভাৱিত কৰিছে পশ্চিমীয়া ফেশ্ৱনবোৰ চাই চাই মানুহে ধৰক কেনেদৰে ফেশ্বন কৰিব লাগে কেনেদৰে কাপোৰ পিন্ধিব লাগে কেনেদৰে হেয়াৰ ষ্ট্ৰেইট চুলি কেনেদৰে বান্ধিব লাগে সেইবোৰ শিকিছে কাপোৰ কানি পিন্ধাবোৰ দামী দামী চহৰত কিনে দামী দামী দোকানত কিনিবলৈ পাওঁ